পাঁচ জুন দুই হেজাৰ এক ষোল্ল আগষ্ট দুই হেজাৰ প পাঁচ তিনি আগষ্ট দুই হেজাৰ ওঁঠৰ তিনি জানুৱাৰী দুই হেজাৰ পোন্ধৰ দুই ফেব্ৰুৱাৰী দুই হেজাৰ সাত